কি কাপোৰ অ অ ৰ'ব দেখুৱাই আছোঁ বাৰু চাওকচোন এনেকুৱা হ'বনে নাই

অ বেঙুনীয়া কালাৰ হ'ব ৰ'ব আছে ৰ'ব দেখুৱাই দি আছোঁ ৰ'ব এইটো চাওকচোন বেঙুনীয়া কালাৰটো এনেকুৱা হ'ব মানে ক'লা ফুলৰ সেনেকুৱা থকা নাই এনেকুৱাই হ'ব বাইদেউ বেঙুনীয়া হ'ব চাই লওকচোন এইকেইখনে চাই লওক কোনটো পচন্দ হৈছে চাই লওক আৰু বেলেগো আছে বেলেগ দেখুৱামনে কি এইযোৰৰ হ'ব চাৰে সাতশ কিমান আপুনি কিমান দিব পাৰিব পাঁচশ নহয় সেইয়া কৰি দিব ছয়শ কৰি দিয়ক পাঁচশত নোৱাৰিম আৰু প আৰু পঞ্চাছ টকা এটা দিব লাগিব